হেল্ল' ফ্লিপকাৰ্টত ফ্লিপকাৰ্ট হয়নে মই যোৱা দহ তাৰিখে এযোৰ মেখেলা চাদৰ অৰ্ডাৰ কৰিছিলোঁ ইয়াৰ ডেলিভাৰী ডেট আছিল পোন্ধৰ তাৰিখ আজি সোতৰ তাৰিখ হ'ল যদিও মোৰ অৰ্ডাৰটো আহি পোৱা নাই গতিকে আপুনি এই বিষয়টো অলপ চাই দিব বুলি আশা থাকিল আৰু যাতে অৰ্ডাৰটো মই সোনকালে পা লাভ কৰোঁ